নমস্কাৰ কোনে কৈছে বাৰু হয় অঁ হয় হয় হয় কওকচোন কিদৰে সহায় কৰিব পাৰোঁ হয় বুক কৰা আছিলে হয় অঁ হয় অঁ অঁ হয় অঁ তেনেকে মানে ছজনে পৰাটো হ'ব কিন্তু এই সাতদিনৰ ভিতৰত যদি আপুনি চলাব নিবিচাৰে তেতিয়া মানে আপুনি তেতিয়া পইচাটো ঘূৰাই দিয়া হ'ব যদি চলাব বিচাৰে তেতিয়া পইচাটো ঘূৰাই দিয়া নহ'ব মানে যদি আপুনি কোনোবা ব্যক্তি পায় লগত আনিবৰ কাৰণে সেই পেকেজটোৰ ভিতৰতে আপুনি সোমোওৱাব পাৰে কিন্তু যদি সাত দিন পাৰ হৈ যায় কিন্তু পইছাটো আপোনালোকক ৰিটাৰ্ণ কৰি দিয়া নহ'ব সেইটা আমাৰ মানে পলিচি তেনেকুৱা ধৰণৰ হয় হয় হয় হয় হয় হয় হয় ছজনে নিশ্চয় থাকিব পাৰিব কিন্তু আপোনালোকৰ যি পেকেজৰ যি পে'মেন্ট আছিলে সেই ব পেকেজটোৰ পে'মেন্টটো আমি ৰিটাৰ্ণ কৰি দিয়া নহ'ব মানে সাতজনৰ কাৰণে যিখিনি কৰা হৈছিলে তেনেকুৱা আচলতে নহয় আপোনালোকে ছজনো আহিব পাৰিব কিন্তু মানে যদি আপোনালোকৰ পইচাটো হয় হয় পইচাটো যদি আপুনি ৰিটাৰ্ণ কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে একো নাই ছজনেই আহি থাকি যাব পাৰে হয় অঁ হয় হয় একো অসুবিধা নাপায় আপোনালোকে নিশ্চয় ছজনো আহিব পাৰে যদি পেকেজটোৰ ভিতৰত আহিব বিচাৰে তেতিয়া সাতজন আহিব পাৰে ঠিক আছে ঠিক আছে ধন্যবাদ